হেল্ল' জয় হেল্ল' অঁ কি কৰি আছা অঁ হেৰি আমি যে কৈছিলোঁ দৌলগোবিন্দ যাম বুলি কাইলৈ যাওঁ ব'লা কোন কোন মানে আমি গোটেইকেইটা যাওঁ আইচা যাব বেনিষা যাব বৰ্ণালী যাব গোলতাজ যাব অঁ এঘাৰটা বজাত এখন ফেৰি আছে সেইখনতে যাওঁ নাযাওঁ নাযাওঁ এনেকে দূৰ হ'ব নহয় এঘাৰ বজাৰ ফেৰিত যাওঁ তাৰপিছত দিনটো চাই মেলি তাৰপিছত আমি দুই বজাৰ আৰু এখন ফেৰি ঘূৰি আহে দুই বজাৰ ফেৰিখনত ঘূৰি আহিম অঁ সেই অঁ সেইটো বাৰু নহ'লে গৈ লৈ চাম গৈ লৈ যেনেকে সুবিধা হ'ব তেনেকে ঘূৰি আহিম আৰু প্ৰথমতে আমি দৌলগোবিন্দলৈকে গৈ লওঁ বলাচোন তাতে চাই লওঁ যদি আমাৰ সময় হয় পিছত চাম আৰু বাকী তালৈকে ওলোৱা এতিয়া অঁ তুমি অকণমান আগতীয়াকে ওলাই আহিবা তাৰপাছত আমি এঘাৰ বজাৰ ফেৰিখন পোৱাকে যাম আৰু অঁ অঁ হ'ব দিয়া তাৰ পৰাই উঠিম